খেতি ধান খেতিটো বুলি ক'লে আমি তাত কেতিয়াবা বতৰৰপৰিৱৰ্তন হয় বেছি খৰাং হ'লে আমি পানী যোগান ধৰোঁ পানী আমি তেতিয়া মেচিনৰ দ্বাৰাই দিওঁ আৰু কেতিয়াবা কেতিয়াবা পোক পৰুৱা পৰা দেখা যায় গান্ধী পোক মৰা পোক সেইবোৰ কাৰণে আমি মেডিচাইন ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা চৰাই চিৰিকটিও ধানবোৰ নষ্ট কৰে তেতিয়া আমি মানুহৰ আকৃতি দৰে এটা জকা আঁৰি দিওঁ পথাৰৰ সোঁ মাজত কেতিয়াবা গৰু ছাগলীও আমি চাব লগা হয় ধান খেতি অনিষ্ট কৰেহি আৰু কিছুমান ঘৰো ঘৰত কৰা খেতি নেমু গছ কমলা গছ সেইবোৰ গছত পোক ধৰে তেতিয়া আমি আমি পোক পৰা যোনডোখৰ পোকে খাই সেইডোখৰত আমি কেৰাচিন দিওঁ আৰু য'ত কিছুমান গুটি আমি পঁচাও জলকীয়া গুটি কবি গুটি তাৰ পাছতে লাই শাকৰ গুটি যেতিয়া সেইবোৰ পঁচাও তেতিয়া তাত আমি অলপ জেকা ঠাইত দিওঁ আৰু কিছুমান ওপৰত পানী টিৰপাল আঁৰি দিওঁ যাতে বৰষুণ দি শাকটো নষ্ট কৰি নিদিয়া খাৰ উঠি যায় বৰষুণ বেছি বৰষুণ পৰিলে সেইবাবে আমি পানী কাপোৰ ওপৰত আঁৰি দিওঁ